পৰিৱেশৰ প্ৰতি সচেতনতা বৃদ্ধিৰ বাবে প্ৰথম কথা হ'ল আমি যিসমূহ পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত যিসমূহ উপাদান থাকে সেইসমূহ আমি নিয়ন্ত্ৰণ কৰা ব্যৱস্থা গ্ৰহণ কৰিব লাগে প্ৰথমতে আমি দেখিবলৈ পাইছোঁ যে যান্ত্ৰিকতাৰ পৃথিৱীখনত বিভিন্ন ধৰণৰ পৰিবহনৰ ক্ষেত্ৰত যিসমূহ যন্ত্ৰপাতিৰ পৰা আৰম্ভ কৰি গাড়ী মটৰৰ পৰিমাণ যথেষ্ট বৃদ্ধি পাইছে ইয়াৰ উপৰিও এতিয়া পৃথিৱীত আটাইতকৈ বৃদ্ধি পোৱা বস্তুটো হৈছে প্লাষ্টিকৰ ব্যৱহাৰ যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে আৰু সেইসমূহো আমি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব লাগে আৰু ইয়াৰ উপৰিও পৃথিৱীত পথ নিৰ্মাণ বা ঘৰ দুৱাৰ আদিসমূহ নিৰ্মাণৰ বৃদ্ধি পোৱাৰ ফলত গছ গছনি পৰিমাণ কমি আহিছে গতিকে গছ গছনিৰ উপনদীৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ ভূমিকা গ্ৰহণ কৰা উচিত আৰু গছ গছনি ৰুই বাকী যান্ত্ৰিকতাৰ পৃথিৱীত যিসমূহ উপাদানে আমাৰ পৰিৱেশ প্ৰদূষণৰ ক্ষেত্ৰত বিশেষভাৱে ক্ষতি কৰি প্ৰদূষণ কৰিছে বা ক্ষতি কৰিছে সেইসমূহ নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰিলে কৰিব লাগে বুলি ভাবোঁ